আমাৰ অঞ্চলত সৰ্বসাধাৰণতে ফুটবল ক্ৰিকেট কাবাডী বক্সিং ভলিবল আদি খেলবোৰ বিশেষভাৱে অনুষ্ঠিত হয় স্কুল ভিত্তিত হয় কিছুমান খেল ধৰক ডিচকাছ জেবলিং দৌৰ প্ৰতিযোগিতা কিন্তু সচৰাচৰ আমাৰ অঞ্চল সমূহত ফুটবল ক্ৰিকেট কাবাডী বা বক্সিং ভলিবল খেলবোৰেই বিশেষকৈ প্ৰযোজ্য হৈ আছে ইয়াৰ যোগেদি ধৰক আমাৰ গাঁৱতে হওক বা অঞ্চলটোতেই আবেলি সময়ত তাত খেলিবলৈ সৰু চাম এটাই প্ৰথমতে খেলে তাৰপিছত ডেকা চাম এটাই ধৰক ফুটবল খেলে তাৰপিছত প্ৰাপ্তবয়স্ক চামটোও তেনেকৈ ধৰি লওক এখন প্ৰতিযোগিতামূলক খেল হয় তেনেকৈ ধৰক খেলবোৰ আমাৰ সচৰাচৰ ইয়াত ফুটবল খেলটোৱেই সচৰাচৰ হৈ আছে আৰু ক্ৰিকেট খেলটো বাৰু ডেকা চামৰ মাজত হৈ থাকে আমাৰ ইয়াত আৰু ইয়াত ইয়াত খেলৰ জৰিয়তে ইয়াত জিলা ভিত্তিলৈ নিয়া হয় জিলা ভিত্তিৰপৰা ৰাজ্যিক ভিত্তি বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰপৰা নিৰ্বাচন কৰি পঠিওৱা হয় ইয়াত বিশেষকৈ অনুষ্ঠানসমূহত আমাৰ তিনিটা বিভাগত বয়স অনুপাতে খেলটো হয় সৰু ল'ৰা ধৰক পোন্ধৰ বছৰ তলৰখিনি এটা গোট হিচাপে তেওঁলোকে খেলে ক্ৰিকেটেই হওক বা ফুটবলেই হওক তাৰপিছত দুই নম্বৰতে ডেকা চাম যিখিনি ধৰক ওঠৰ বছৰ বা পঁচিছ বছৰ ভিতৰৰ ল'ৰাখিনিয়ে ফুটবল বা ক্ৰিকেট এটা খেল হিচাপে তেওঁলোকে খেলে আৰু প্ৰাপ্তবয়স্ক মানুহখিনিয়ে তেওঁলোকে ফুটবল খেলে তেওঁলোকে ধৰক বয়স অনুপাতে বাকী খেলসমূহত অংশগ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে অকল ফুটবলটোৱেই বিশেষকৈ ব্যৱহাৰ কৰি খেলে